মই ফ্লিপকাৰ্টত বাজাজৰ মিক্সি এটা অৰ্ডাৰ দিছিলোঁ ঠিক দুই ঠিক তিনি চাৰি দিনতে আহি পালে একো অসুবিধা নোহোৱাকৈ ভালেই বহুত ভালেই পাইছোঁ দেই মই পিঠাগুড়ি কেইটামানো খুন্দিছিলোঁ ভালকৈ গুড়ি হৈছে পদিনা চাটনিও বনাইছিলোঁ আদা নহৰু পিচিছোঁ আৰু জুচো বনাই চাইছিলোঁ যথেষ্ট ভাল পাইছোঁ কিন্তু দেই